অ' যাম অ' কিমান সময়ত যাম মানে নটামান বজাত যাম অ' আপুনি যাব নি অ' ভাত খালোঁ জানো পাই কি পিন্ধি যাওঁ কাপোৰে নাই দেখোন তেওঁ এই মুগা মেখেলা এখনে বগা পাৰি দিয়া চাদৰ এখনে বগা ব্লাউজ এটাই পিন্ধি যাম বুলি ভাবিছোঁ আপুনি অ' আপোনাৰ আপুনি মুগা মেখেলা পিন্ধি যাবনে সময়টো কিমান সময় অ' আৰু কোনোবা যাব নি অ' নাতি জনী লৈ যাব আপোনালোকৰ ভণ্টি নাযায় অ' ভাওনা চাবলৈ বেয়া পায় ও আপোনালোকৰ দৌতাই ভাওনা পাৰ্ট লৈছে নেকি কিহলৈ অ' আপোনাৰ লাজ লাগিব অ' তেতিয়াহ'লে আপুনি যাব নালাগে আকৌ অ' সময়টো কিমান বুলি ক'লে আপুনি ঠিক আছে নহ'লে হ'ব দেই মই ফোন কৰিম